পিঠিৰ বিষ উঠিলে আমি আচলতে নহৰুৰ তেল বা আপোনাৰ সৰিয়হৰ তেল গৰম কৰি পেনে আমি পিঠিত লগাওঁ আৰু মালিচ কৰিলে ভাল লাগে আৰু আপোনাৰ পিঠিত যদি আমি আপোনাৰ ভালো যদি নাপায় সৰিয়হৰ তেলেদি বা নহৰুত তেল মালিচ কৰিলে যদি ভাল নাপায় বা এনেও আমি ভিক্স চিক্স দি কেনে বা মুভ এইবিলাক লগাই পিনে যদি আমি ভাল নাপাওঁ তেতিয়া আমাৰ গৰম পানীৰ এটা বেগ আছে সেই গৰম পানীৰ বেগ আমি পিঠিত লওঁ আৰু তেনেকৈ ৰখাৰ পিছত আমাৰ পিঠিৰ বিষ ভাল হয় কেতিয়াবা আৰু খুব বেছি আমাৰ সৰিয়হৰ তেল বা নহৰুৰ তেলেদিয়ে আমাৰ পিঠিৰ বিষ ভাল হৈ যায়